চৌবিছ দহ দুহেজাৰ পাঁচ ছয় এক দুহেজাৰ ছয় পাঁচ দুই দুহেজাৰ সাত ঊনত্ৰিছ পাঁচ দুহেজাৰ ছয় এক পাঁচ দুহেজাৰ ছয়